এক পাঁচ দুহেজাৰ বিছ দুই চাৰি দুহেজাৰ একৈছ ছয় সাত দুহেজাৰ বিছ ন দহ দুহেজাৰ বাইছ এঘাৰ পাঁচ দুহেজাৰ তেইছ